হেল্ল'

অঁ অঁ নিশ্চয় পাৰিম আপোনাক হেৰি এইটো কি বুলি কয় আপুনি চেনী মিঠা দিয়া বস্তু কম খাব যিবিলাক যিবিলাক মিঠা থাকে সেই সেইবিলাক বস্তু আপুনি কম খাব তাৰপিছত আকৌ আপুনি হেৰি ৰাতিপুৱা সদায় উঠি ৰাতিপুৱা জল্দি খোজকাঢ়িব ৰাতিপুৱা শুই উঠি তাৰপিছত আৰু শাক পাচলিবিলাক যেনেকৈ আলু মিঠা আলু আলু তাৰপিছত সেইবোৰ মূলা চোলা সেইবিলাক কম খাব পাত শাকবিলাক কম খাব হেৰি খাব আপুনি তিতা বস্তু খাব পাৰিলে বেছিকৈ তাৰপিছত ৰাতিপুৱা সদায় শুই উঠি খোজকাঢ়ক এক্সাৰচাইজ কৰক এই সেইবিলাক কৰিলে আপোনাৰ হেৰি হ'ব এইটো কি বুলি কয় ভাল হ'ব আপুনি খোজাঢ়িলে হেৰি এক্সেচাইজ কৰিলে তিতা অঁ তিতাকেৰেলা খাবা তাৰপিছত আকৌ হেৰি খাবা এইবিলাক কি বুলি কয় এতিয়া নতুনকৈ যেনেকৈ বজাৰত পাত শাকবিলাক ওলাইছে তাৰপিছত হেৰি আপুনি হেৰি খাব চাউলটো ভাতটো আপুনি পানীখিনি কাঢ়ি খাব ভাতটো চাউলৰ মাৰটো কঢ়ি খাব যিটো পানী ধৰত পানী মাৰা সেই খাব আৰু পাৰিলে আপুনি সেই উহোৱা চাউলটো খাবলৈ চেষ্টা উহোৱা চাউলটো খাব অঁ উহোৱা চাউলটো খাব আপুনি হেৰি কৰি আপোনাৰ নিজৰ কাৰণে হ'লেও অলপ হেৰি কৰি মিঠাটো একদম কমাই দিব মিঠাটো একদম কমকৈ খাব আপুনি মিঠাটো কমকৈ খালেই হৈ যাব অঁ মিঠাটোৱে কমকৈ খাব লাগিব আপুনি ডায়বেটিছ হৈছে অঁ আকৌ আপুনি চাহত যদি আপোনাৰ চেনিখোৱা অভ্যাস আছে নহয় তেনেহ'লে সেই চুগাৰ ফ্ৰী বুলি এটা আছে সেইটো খাব আৰু বিস্কুট খালে আপুনি সেই চুগাৰ ফ্ৰী সেইটো সেই নিউট্ৰিচিয়াছ বিস্কুটটো খাব আপুনি আকৌ বজাৰত পায় সেইবিলাক হেৰি চুগাৰ ফ্ৰী বিস্কুট সেইবিলাক খাব চুগাৰ ফ্ৰী বিস্কুট আছে যে সেইবিলাক খাব আপুনি পাব সেইবিলাক খাব তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব আৰু বেছি আপোনাৰ এক্সাৰচাইজ কৰাৰ ওপৰতে কথা আপুনি এক্সাৰচাইজ কৰিব ৰেগুলাৰ এক্সাৰচাইজ কৰিব খোজকাঢ়িব অঁ পাতশাকখিনি ক'লোঁ আপোনাক সেইখিনি খাব তাৰপিছত দাইলটো খাব দাইলটো খাব দাইল খাব আলু একেবাৰে নেখাব আপুনি আলুটো বন্ধ কৰি দিব মচুৰ দাইলটো খাব ৰঙা দাইলটো মানে নেখাব মচুৰ দাইলটো অঁ সেই মগুৰ দাইল মচুৰ দাইল সেইবিলাক আৰু মগু দাইলটো চিটি মাৰি খাব আপুনি মগু দাইলটো খাব বেছি পাতশাকবোৰ নেখাব গেছ হৈ যাব আপোনাৰ অঁ অঁ সেইটো নেখাব অঁ আপোনাক বেলেগ ডক্তৰেও হ'লেও কৈছে হেৰি সেইবোৰ খালে হেৰি হয় সুধিলে ন তাকে সেইখিনি কমাই খাব আপোনাৰ অঁ তাকে হেৰি সেইখিনি আপুনি নিয়মমতে চলালে হৈ যাব ঠিক আছে হ'ব অঁ অঁ অঁ অঁ হ'ব হ'ব